মই এনেই টাউনতে তুমি অঁ ক'ত বাৰু চৰাই তাতে নহ্ সোণাৰী নহ্ তুমি যাবা নে কি অঁ সোণাৰী কলেজত কি তোমাৰ কি স্কুলৰ কিবা হেৰিনে এনেই কালচাৰেলৰ কিবা হেৰি আছে ইস্কুলৰ হয় নহ্ আচ্ছা তুমি যাবা অঁ কেইটামানত যাবা তুমি সন্ধিয়াৰ ভিতৰতে হ'ব নহয় নহ্ তেনেকৈ এতিয়া কোনবা আহে বা চিংগাৰ এনেকৈ আৰ্টিচ চাটিচ আহিব নে কি সোনকালে হ'ব বা দেৰিলৈকে হ'ব চাগে তেনেহ'লে অকণমান কোন আহিব তেনেকৈ

ঠিকেই আছে তেনেহ'লে বাকী এতিয়া কি কৰি আছা টাউনত অঁ ঠিকে আছে ত তাৰপৰা আৰু বাকী এতিয়া কলেজৰ এতিয়া ডাঙৰকৈ পাতিছে চাগে তেনেহ'লে সেইটো হয় পিছে আজিকালি আজিকালি আকৌ বহুত হেৰি নহয় আকৌ কলেজৰ স্কুলৰ মই তেনেকৈ শুনিছিলোঁ কথাষাৰ কিন্তু এতিয়া তোমাৰ যাবলৈ পোৱা হয়নে নহয় বা যাম বুলিতো ভাবি আছিলোঁ এতিয়া কেনেকুৱা কি ধৰণৰকৈ হয় কিমান লগত গ'লেতো ভাল লাগিব বা বহুত দিন লগো পোৱা নাই বাকী এতিয়া কিবা কৰ্ম সূত্ৰে থকা হৈছেনে

অঁ মোৰ এনেই সৰু সুৰাকৈ কিনো আৰু আজিকালি আকৌ নহয়ো নহয় আকৌ ইটো সিটো হ'লেও এফালে হ'লে ইফালে নহয় বাকী স্কুলত তোমাৰ সেইটো তোমালোকৰ ঘৰ ওচৰে স্কুল নহয় জানো সেইখন অঁ এতিয়া তাৰ এনেই সেইখন স্কুলততো তুমি আগতে পঢ়ি শুনি আহিছিলা চাগে পঢ়ি শুনি অহা মই নহয় মই সেইখনৰ নহয় অকণমান সেইখনৰ পৰা অকণমান সেই সিখনত আছিলোঁ তাৰ অকণমান আগলৈ আছে যে

বাকী কোৱা আৰু খবৰ খাতি খেলা ধূলা তেনেকৈ কৰা হয় মানে আমাৰনো ৰাতিপুৱা যোৱা হয় আৰু এনেই ফিল্ডলৈ হ'লেও মানে এনেকৈতো লাগি থকা হৈছে তোমাৰ তুমি খেলি আছা নাই আগৰ নিচিনা এতিয়া এতিয়া অঁ এতিয়া বাকী তেনেহ'লে এনেই নিধিহঁত নহ্ অঁ তেনেহ'লে যাব লাগিব এপাক কেনেকুৱা লাগেনো বহুতদিন তাৰমানে স্কুলখন ওচৰতে যেতিয়া আকৌ যাবলৈও মন যায় নহয় আৰু যিহে ঠাণ্ডা পৰিছে অঁ অকণমানটো সোনকালে শেষ হ'ব এতিয়া তাতে আজিকালি দিনকালো যিহেতু বেয়া সোনকালে সৰু সৰু ল'ৰাবোৰ থাকিব একচুৱেলি বাৰু তাততো এনেকৈ দূৰৰ বাৰু তেনেকৈ ষ্টুডেণ্ট নাই সব ওচৰৰ ষ্টুডেণ্টেই আৰু সব যেতিয়া সেইখনো হয়

অঁ অঁ তেনেহ'লে তেনেহ'লে তুমি কেইটামানত ওলাবা তিনিটা চাৰিটামানতে অঁ অঁ থাকিব কিয় নহয় যেতিয়া এনেকুৱা হেৰি আছে কালচাৰেলৰ হেৰি সব সব হেৰি দেখাবতো ৰীতি নাতি হেৰিবোৰ দেখাব সিহঁতৰ কালচাৰেলবোৰ তাৰপৰা ৰাতিলৈ হ'ব তেনেহ'লে ৰাতি মানে তোমাৰ এনেকুৱা টাইমমানতো শেষ হ'বই অঁ সেইটো হয় পিছে দিয়া তুমি তেনেহ'লে ফোন এটা কৰিবা কেতিয়াকৈ যোৱা দিয়া ঠিক আছে দিয়া দিয়া ঠিক আছে ফোন কৰিবা লগতে যাম অঁ